হাঁহ কুকুৰা সামগ্ৰীসমূহ প্ৰচেছ কৰা কিছুমান পদ্ধতি ই কি কি আৰু ইয়াৰদ্বাৰা অন্তিম সামগ্ৰীটো গুণত কেনেকুৱা প্ৰভাৱ কৰে পশু বধ মাংসৰ বাবে পশু কটা আমাৰ কুকুুৰা হাঁহ যিবিলাক আমাৰ লোকেল মুৰ্গী সেই লোকেল মুৰ্গীখিনি আমি ঘৰতেই পুহি যদি ই বজাৰত বিক্ৰী কৰোঁ তাৰপৰা আমাৰ বহুত লাভ হয় আৰু আমাৰ ইয়াত মানে এটা লোকেল মুৰ্গী ওজন হিচাপত চাৰিশ টকা কেজি হয় তেনেস্থলত যদি এগৰাকী মানুহে সেই তেনেকুৱা যদি লোকেল কুকুৰা হাজাৰ শ নিচনা পোহে তাৰপৰা সেই কুকুৰাখিনিৰপৰাও আমি কণী বিক্ৰী কৰিও উপকৃত হ'ম আৰু লোকেল কুকুৰা মাংস হিচাপে বিক্ৰী কৰিও আমি তাৰপৰা বহুখিনি উপকৃত হ'ম মাংসৰ বাবে আজিকালি বহুত কিছুমান ক্ষেত্ৰত কিছুমান চৰকাৰে নীতিও উলিয়াইছে নিয়ম কিছুমান পশু ধৰক কটা যেনেকৈ গৰু কটা সেইটো মানা আছে সেইখিনি বাৰু আমাৰ নহয়েই কিন্তু পশু মাংস হিচাপে আমি ছাগলীৰ মাংস ছাগলীও যদি পোহো ছাগলী মাংস হিচাপে কাটিও যদি বিক্ৰী কৰা যায় তেনে ক্ষেত্ৰত ছাগলী মাংসৰ বহুত খিনি মানে দামটো বহুত উৎস পৰ্যায় তেনেকৈও যদি আমি ছাগলী ব্যৱসায় কৰিব পাৰোঁ সেই ছাগলী ব্যৱসায়ৰ ওপৰতো আমাৰ মানে বহুতখিনি সুবিধা হয় ছাগলী পালন কৰিলেও তাৰ পিছত ছাগলী কুকুৰা হাঁহ এইবিলাক মানে কি হয় লোকেল বুলি কয় যিটো যিবিলাক প্ৰজাতি আমি ঘৰতে উৎপাদন কৰি কিনে হয়তো বিক্ৰী কৰিব পাৰোঁ তেনেবিলাক বস্তুৰপৰা আমি বিক্ৰী কৰি তাৰপৰা বহুতো মনাফা লাভ কৰিব পাৰোঁ কুকুৰাটো অকল কণী হিচাপেই কণী বিক্ৰী কৰা নহয়ে তাত পোৱালি যদি লোকেলকৈ হাজাৰ হিচাপ এনেকৈ পুহি কিনে যদি তাৰপৰা সৰু সৰু পোৱালিও চেলিং কৰিব মানে ইটো পৰ্যায় পিছত সিটো পৰ্যায় সেনেকৈও যদি বিক্ৰী কৰিব পৰা যায় আমাৰ বহুতখিনি সুবিধা হয়